মোৰ বাগিচাখনত বহুতো ফুল আছে এই ফুলবোৰৰ মই লগাইছোঁ বহুতখিনিয়ে লগাইছোঁ আৰু নিয়েও বহুতে কিছুমান পূজা কামতো নিয়ে আৰু কিছুমান অৰ্ডাৰো আহে ভাল লাগে বহু মানুহে মোৰ মানে মোৰ লগত যোগাযোগ কৰে ফুলবোৰৰ কাৰণে আৰু ফলো আছে যেনে আম লেচু এইবিলাকৰ বাগান আছে আৰু সেইবোৰক সেইবোৰ মানে বেচোঁ আৰু ঘৰতো হয় ভাল লাগে মুঠতে এইবোৰ সেইবিলাক মানে প্ৰাক প্ৰকৃতিৰ লগত মানে মিলি থাকি কিবা এটা ভাল লাগে আৰু ফুল ফলবোৰে আমাক আমাক সেই গছবোৰে আমাক ছাঁও দিয়ে আমাৰ বহুতখিনি মানে উপকাৰ হয় আৰু ভাল লাগে আৰু